এই হাঁহ কুকুৰা পালন সাধাৰণ অৱস্থাত ঘৰত মুকলিমূৰীয়াকে বাস কৰে

উপযুক্ত হয় সিহঁতে কণী পাৰে কণী পাৰি উমনি দি আকৌ পোৱালি জগাই

সিহঁতক আমি

কোনোবা ছিজন এটাত

কুকুৰা বিলাকৰ এটা বেমাৰ হয় সেয়া হৈছে জ্বৰ উঠা বহুত আমি পক্ষী জ্বৰ বুলি কওঁ

ৰক্ষা কৰিব পৰা যায় ইয়াৰ উপৰিও কেতিয়াবা আমি যদি গম পাওঁ আশে পাশে মানুহৰ ঘৰত বা কোনোবা চুবুৰীৰ ঘৰত যদি তেনেধৰণৰ পখিজৰ হৈছে আমি যদি সিহঁতক আৱদ্ধ কৰি ৰাখি এটা নিৰ্দিষ্ট গঁড়ালৰ ভিতৰতে দানা পানী দি আবদ্ধ কৰি ৰাখিব পাৰোঁ সেই বতাহ বা সেই বেমাৰৰ কাষ চাপিবলৈ সুবিধা নিদিওঁ তেতিয়া সিহঁত নিৰাপদে থাকিব আৰু তেনেকৈয়ে আমি উপযুক্ত

ফালে আগবাঢ়া আমি লাভান্বিত হ'ব পাৰোঁ কাৰণ তেতিয়া সিহঁতৰ মৃত্যু হাৰটো কমি যায় সিহঁতেও উপযুক্ত পৰিমাণে কণী আৰু মাংস পোৱালিৰ পৰা মাংস হিচাপে আমি আহাৰ গ্ৰহণ কৰিব পাৰোঁ

সঠিকভাৱে আমাক দিহা পৰামৰ্শ দিব পাৰে এই জীৱ জন্তুবিলাকক কেনেদৰে আমি সঠিকভাৱে ডাঙৰ কৰিব পাৰি

পোৱালি দিয়ে সিহঁতে উপযুক্ত গাখীৰৰে পোৱালিটোক ডাঙৰ কৰে যাতে পোৱালিটোৱে নানা সমস্যাত ভুগিব নোৱাৰে বা গাইজনীৰ পৰাও আমি যথেষ্ট পৰিমাণে গাখীৰ পাব পাৰোঁ তাৰ বাবে আমি পশু চিকিৎসকসকলৰ সহায়ে ল'ব লাগে

ধৰক ডাঙৰ হ'বলে ভিটামিন জাতীয় দ্ৰব্য দিম এই কথাবিলাক উপযুক্তভাৱে আমাক জানিবলৈ

আৰু যেতিয়াই যি বেমাৰৰ আগ জাননি পোৱা যায় তেতিয়াই সিহঁতক